ইতিহাসৰ বিভিন্ন দৃষ্টিভংগী অধ্যয়ন কৰাটো কিয় গুৰুত্বপূৰ্ণ ইতিহাসৰ দৃষ্টি ইতিহাসৰ বিভিন্ন দৃষ্টিভংগী অধ্যয়ন কৰিলেহে আমি ইতিহাসৰ ব সকলো কথা গম পাম ইতিহাসৰ ইতিহাসৰ ইতিহাসৰ অধ্য ইতিহাসৰ দৃষ্টিভংগী অধ্যয়ন কৰিলে আপুনি এতিয়া চৰাইদেউ চৰাইদেউ মৈদামেই হওক ছয়দামৰ চৰাইদেউ মৈদামৰ বিষয়ে বহুতো দৃষ্টিভংগী অধ্যয়ন কৰিবলৈ বাকী আছে চৰাইদেউ চৰাইদেউ মৈদামত কেনেকৈ কি কাৰণে মৈদাম বনোৱা হৈছিল কি কাৰণে আগৰ দিনৰ মৈদামবিলাক বনাইছিল এইবিলাক এটি এইবিলাক কথা বহুতে নাজানে এইবিলাক অধ্যয়ন কৰিলেহে সকলোৱে গম পাব সেইটো কাৰণে এইবিলাক অধ্যয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয় এতিয়া শিৱদৌল শিৱদৌল শিৱ শিৱদৌল শিৱসাগৰৰ শিৱ শিৱদৌল কি কাৰণে আপোনাৰ ব ইতিহাসৰ দিনতে বনাইছিল এই এইবিলাক এইবিলাক অধ্যয়ন কৰিলেহে আমি গম পাম এতিয়া এতিয়া শিৱদলেই হওক এতিয়া তলাতল ঘৰ তলাতল ঘৰত কেনেকৈ প্ৰস্তুত কৰিছিলে কেনেকৈ বনাইছিলে কি কি দি বনাইছিলে এইবিলাক কি কথা সকলোৱে নাজানে এইবিলাক কথা এইবিলাক কথা দৃষ্টিভংগী এইবিলাক দৃষ্টিভংগী কৰিলেহে অধ্যয়ন কৰিলেহে আমি কথাবিলাক গম পাম কেনেকৈ বনাইছিলে কি কাৰণত বনাইছিলে এই সকলো ধৰণৰ কথা এই তলাতল ঘৰ কিয় বনাইছিলে এইবিলাক কথা আমি এতিয়া দৃষ্টিভংগী কৰিলেহে গম পাম সেইকাৰণে এইবিলাক অধ্যয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে আগৰ দিনৰ সকলো সকলো পুৰণি মঠ মঠ মন্দিৰ মঠ মঠ মন্দিৰ এইবিলাক কিয় বনাইছিলে এইবিলাক দৃষ্টিভংগী অধ্যয়ন কৰিবলৈ গুৰুত্বপূৰ্ণ অধ্যয়ন কৰিলেহে গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ কথাবিলাক ওলাব এইবিলাক অধ্যয়ন কৰিবলৈ কৰিব লাগে অতি সোনকালে এইবিলাক অধ্যয়নৰ ক্ষেত্ৰত সকলোৱে সহায় কৰিব লাগে এইবিলাক অধ্যয়ন কৰিবলৈ আমি এতিয়া এইবিলাক অধ্যয়ন কৰিলেহে আমি আগৰ দিনৰ সকলো কথা গম পাম এইবিলাক অধ্যয়নৰ বিষয়ে সকলোৱে আমি চেষ্টা চলাব লাগে আমি এতিয়া যিহেতু আমি এতিয়া যিহেতু কাৰেংঘৰ বিষয়ে কাৰেংঘৰ বিষয়ে আমি সকলোৱে নাজানো কাৰেংঘৰ কেনেকৈ বনাইছিলে কোনে বনাইছিলে কোনে প্ৰতিষ্ঠা কৰিছিলে এইবিলাক কিহেৰে নিৰ্মাণ কৰিছিল কাৰেংঘৰ এইবিলাক অধ্যয়ন কৰিলেহে আমি সকলো কথা গম পাম সেইকাৰণে আমি অধ্যয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগিব দৃষ্টিভংগী আমি সকলোৱে দৃষ্টিভংগী ৰাখিব লাগিব দৃষ্টিভংগী ৰাখিলেহে আমাৰ সকলো অধ্যয়নৰ ক্ষেত্ৰত সহায় হ'ব এটি এতিয়া আমি এই শিৱসাগৰ পুখুৰী পু পুখুৰীৰ কথা আমি অধ্যয়ন কৰিলেহে সকলো গম পাম শিৱ শিৱসাগৰ পুখুৰী বহুত পুৰণি পুখুৰী বহুত পুৰণি পুখুৰী ইয়াত দ কিমান প্ৰস্থ কিমান সকলো অধ্যয়ন কৰিব লাগিব এইবোৰ অধ্যয়ন কৰিলেহে আমি সকলো কথা অতি সোনকালে গম পাম